হেল্লো অঁ এই হোণ্ডাই এজেঞ্চীত লাগিছে নেকি হয় হয় অঁ দাদা আমি মানে ফুৰিব যোৱাৰ প্লেন এটা কৰিছোঁ আমি ফেমিলী আপোনাৰ গতিকে মানে আপোনাৰ তাৰ পৰা এখন গাড়ী লাগিছিলে অঁ গাড়ী বুক কৰিব বিচাৰিছোঁ মই অঁ আমি অহা সপ্তাহমানত যাম আপুনি গাড়ীখন মানে ধৰক কিমান কিলোমিটাৰত কিমানকৈ পৰিব সেইটো হিচাপ কৰি পেলাই আমাক জনাব নেকি

অঁ নাই নাই ডা ড্ৰাইভাৰ নালাগে ড্ৰাইভাৰ আমাৰ নিজৰে আছে নিজে চলাই যাব পৰা মানুহ আছে আমাৰ হয় আমি পাঁচদিনমান থাকিম তাত পাঁচদিনৰ কাৰণেই লাগিব আমাক

আৰু পাঁচদিনত আপোনাৰ মানে ধৰক গোটেইকেইদিনৰ কাৰণে কিমান পৰিব টোটেলটো কৰি কৈ দিব আমি কাজিৰঙালৈ যাম কাজিৰঙাত আমাৰ কাজিৰঙা আপোনাৰ মানে বুক কৰা গাড়ীখনেই আমি লৈ যাম তাত একো মানে ছাফাৰী তাফাৰী আমি নলওঁ গতিকে আপুনি কিমান মানে গোটেইকেইদিনৰ দৰ দামটো একেলগতে হিচাপ কৰি জনাই দিয়ক

অঁ আমি কাজিৰঙা থাকিম পাঁচদিন থাকি পাঁচদিন থাকিম তাৰ ভিতৰতে আমি দুদিন আৰু ধৰক গুৱাহাটী আৰু বেলেগ কামাখ্যালৈ যাব পাৰোঁ কামাখ্যাত ফুৰিবগৈ পাৰোঁ অঁ সেইখিনি গোটেই মিলাই আপুনি টোটেলটো কওক

পোন্ধৰ হাজাৰ ন পোন্ধৰ হাজাৰ আমি তাৰ পৰা আমি গাড়ী প্ৰায়ে গৈয়ে থাকোঁ তাৰ পৰা আমি মানে গাড়ী বুক কৰিয়ে থাকোঁ গতিকে পোন্ধৰ হাজাৰ অলপ বেছি হৈছে নেকি আপুনি অলপ কমাওক পাৰিব পাৰিব কিয় নোৱাৰিব ঠিক আছে ঠিক আছে তেৰ হেজাৰমানত কৰক তেৰ হেজাৰত নোৱাৰিব নেকি পাৰিব ঠিক আছে বাৰু মই আৰু চাৰে তেৰ হেজাৰ আৰু পাঁচশ এটা দি দিছোঁ বাৰু চাৰে তেৰ হেজাৰ হ'বনে অঁ আৰু পে'মেণ্টটো আপোনাক মানে আমি ফুৰি অহাৰ পিছত দিব লাগিব নে আগতীয়াকৈ দিব লাগিব অঁ আগতীয়াকৈ অলপ মানেই দিব লাগিব ঠিক আছে তেতিয়াহ'লে আমি মই অনলাইনতে আধা পইচা দি দিম বাকীখিনি আমি ফুৰি মানে শেষৰ দিনাখন আপোনাক দি দিম হ'বনে অঁ অঁ ঠিক আছে অনলাইন কৰিব হ'লে মই আপোনাক কৰাৰ পিছত আপোনাক জনাই দিম ঠিক আছে

ঠিক আছে বাৰু মই আপোনাক স্ক্ৰিনশ্বটটো দি দিম বাৰু

অঁ ঠিক আছে থেংক ইউ